অ ক' অ ক'

অ বিহপুৰীয়াতে লেটেকু পুখুৰীটো ফুৰিবৰ কাৰণে ভালেই হ'ব তই তাৰপৰা যদি লখিমপুৰৰ পৰা যদি আহ' তেতিয়াহ'লে আহিবি তাৰপৰা তোৰ গাড়ী ভাড়া বিহপুৰীয়ালৈকে তোৰ আশী টকা ল'ব তাৰপৰা তই আমাৰ ঘৰলৈ আহিবি আমাৰ ঘৰৰ পৰা আমি স্কুটিতে তালৈকে লেটেকু পুখুৰীলৈকে যাব পাৰিম তাততো এনেকৈ চাবৰ কাৰণে ভালেই জেগাকণ ধুনীয়া পুৰা মন্দিৰ চন্দিৰ আছে তাৰপাছত তাত পুখুৰী এটা আছে ডাঙৰকৈ তাত মাছ কাছ মানে ডাঙৰ ডাঙৰ মাছ কাছ বহুত আছে আৰু তই মুৰি চুৰি লৈ আহিব পাৰ যদি এনেকৈ মুৰি চুৰি দিৱ মুৰি বিস্কুট যি দিৱ তোৰ কথা দিলে মানে মাছ কাছবিলাক মানে ওপৰলৈ উঠি আহে সেয়া চাব পাৰিবি তাৰপিছত ডেৰ ঘণ্টাৰ ওচৰতে চাহৰ বাগানো আছে বাগানো চাব পাৰিবি ভাড়া বিহপুৰীয়ালৈকে আশী টকা ল'ব তই তাৰপৰা গুচি আহিবি গাড়ীত তাৰপিছত আমাৰ ঘৰলৈ অহাৰ পিছত হা হা বিহপুৰীয়া টাউনৰ পৰা আমাৰ ঘৰলৈকে বেছি দূৰ নহয় দুই কিলোমিটাৰমান হ'ব সেইকণ

তই খালী আহিলেই হ'ল

পইচা পাতি দিব নালাগে এনেকৈ তাত মানে লেটেকু পুখুৰী চাবলৈ অহা মানুহখিনিৰ কাৰণে গেষ্ট হাউচটো এনেকৈ ফ্ৰিকেই দিয়া আছে তই আহিলে তাত থাকিলেই হ'ল তাত গৈ পিনে মানে মানুহখিনিক যদি কওঁ তেতিয়াহ'লে তাতে থকা মেলা খোৱাৰ ব্যৱস্থা সব সিহঁতৰ ফালৰ পৰাই কৰি দিয়ে তাৰপৰা তাৰ আকৌ সেই ওচৰতে বাগানো আছে চাহ বাগান চাব পাৰিবি আকৌ তাৰপৰা অকণমান দুই কিলোমিটাৰমান তিনি কিলোমিটাৰমান যোৱাৰ পিছতেই মাধৱদেৱ কলাক্ষেত্ৰ আছে কলাক্ষেত্ৰ চাব পাৰিবি অ আহিলে মানে ক'বি ফুৰিব পাৰিবি তেতিয়া লেটেকু পুখুৰীখন ধুনীয়া ফুৰিবলৈ তাতে মাধৱদেৱৰ জন্মস্থান আহিলে মানে ক'বি কেতিয়া আহ অ ঠিক আছে হ'ব